মাহেকীয়া সময়ত মহিলাসকলে বহুত সাৱধানতাৰে থাকিব লাগে আৰু ময়ো আমাৰ ঘৰত যেতিয়া মহিলাতো যিহেতু আছেই আমাৰ ঘৰতো মহিলা থকা যেতিয়া মাহেকত ঋতুস্ৰাৱ হয় তেওঁলোকক বহুত পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰখাটোক ৰাখোঁ আৰু তেওঁলোকক সদায় এইটো উইছপাৰ বা যিকোনো মহিলাই ল'বলগীয়া যিখিনি বস্তু আছে সেইবোৰো যোগান ধৰি দিওঁ তেওঁলোকক আৰু প্ৰায় সাত দিন সাত দিন সময়লৈকে তেওঁলোকক গধুৰ বস্তু বা তেনেকুৱা ধৰণৰ দাঙিবলৈ নিদিওঁ বা অলপ সাৱধানতাৰে ৰাখোঁ আৰু যি তি চোৱা চিতাও নকৰোঁ যিহেতু মহিলাৰ শৰীৰটো সেইকেইদিনত মানে শৰীৰটোৱে কি কৰে তেওঁলোকে বুজি নেপায় বা নেজানে বা কোন সময়ত ঋতুস্ৰাৱ হ'ব সেইটো অনুধাৱন সেইটো ধৰিব নোৱাৰে সেইবাবে তেওঁলোকক এটা আছুতীয়াকৈ মানে যিহেতু যিবিলাক ৰন্ধন প্ৰকৰণ ঘৰ থাকে বা ৰান্ধনীশাল থাকে তেওঁলোকক তেনেধৰণৰ জেগাবোৰলৈ যাবলৈ দিয়া নহয় তেওঁলোকৰ নিজৰ শৰীৰটোৰ ওপৰত যিহেতু কণ্ট্ৰল নাথাকে সেয়হে সাতদিনমান সময় তেওঁলোকক আছুতীয়াকৈ ৰখা হয় বা থাকিবলৈ দিয়া হয় আৰু সদায় গা ধোৱা ৰাতিপুৱাতে শুই উঠি গা ধোৱা বা চাবোন চাবোনেৰে হাত ধোৱা এইবোৰ প্ৰায় ৰেগুলাৰ কৰি থকা হয় সেই সাতদিন সময়